অঁ প্ৰাণজিৎ কি কৰি আছা অঁ অঁ এতিয়া পিকনিক এটা খাব লাগিছিল নহয় যাম তোমাৰ এই বিশ্বনাথ ঘাটলৈকে যাওঁ বুলি ভাবিছোঁ ভাল হ'ব ন উমা টুমনীৰফালে ভাল হ'ব ন কি নদী পাৰ হ'ব লাগিব ন নাৱত যাব লাগিব তাকে ভাবিছোঁ যাওঁ বুলি এতিয়া আমি পোন্ধৰজনমান আছো কিমানকৈ তুলিব লাগিব বাৰু পাঁচশমানকৈ তুলিলেও হৈ যাব তোমাৰ ধৰা এটা বইলাৰ কৰিম আৰু এটা মাছ কৰিম দুটা আইটেম কৰিম আৰু দা ভাজি থাকিব দালি থাকিব লগতে ল'ৰা ছোৱালী অঁ চ'ব মিলি যাম আৰু আমাৰ ডিপাৰ্টমেন্টৰে তাকে তোমাৰ এইকিদিনতে যাওঁ আৰু ন মিলাই পেলাই পাঁচশমানকৈ তোলোঁ আজিতো তোমাৰ হেৰি বাৰ কি বুলি কয় কি বাৰহে আহিছে মঙলবাৰ দেওবাৰ মানে কৰি দিওঁ অঁ তাকে মই সকলোকে কওঁ ন বিশ্বনাথ ঘাটলৈ যাওঁ বুলি বাকী তাত চাবলগীয়া জেগাওটো ধেৰ পামেই আৰু আমাৰ ওচৰতে যেতিয়া অঁ অঁ তাকেই ফটো চটো উঠিব লাগিবতো

তাকে কলেজ গৈ পেলাই মিলাওঁগৈ আৰু ন' আমি তুমিও আহা সোন আহিবা সোনকালে বাজেটখন বনাব লাগিব বনাব লাগিব ঠিক আছে তেতিয়াহ'লে তুমি আহিবা কলেজ লগ পাম অঁ অঁ ঠিক আছে দিয়া